হয় পৰ্যটনৰ ক্ষেত্ৰত ভাষা এটা বাধা হ'ব পাৰে যদি তে হ'ব পাৰে যেতিয়া যেতিয়া আমি কোনো এখন ঠাইলৈ ফুৰিবলৈ যাওঁ তাত কিছুমান অন্য ভাষা চলে বা আমাৰ ভাষা নচলে তেনে ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব পাৰে তেওঁলোকৰ ঠাইত আমি কি কৰিম বা ক'ত থাকিম সেইবিলাক সুধিবলৈ আমি তেতিয়া আমি ইংৰাজী ভাষাটোৱে ক'ব লাগিব এনেদৰে তাত তেওঁলোকে আমি যিটো ভাষা কম আমাৰ ভাষাটো কম বা হোটেললৈ যাম বা ৰুমলৈ যাম বা থাকিবলৈ যাম ক'ৰবাত বা ফুৰিবলৈ যাম এনে ক্ষেত্ৰত তেহেঁতক তেওঁলোকৰ ভাষাটো ক'লে আমি ভাষাটো ক'লে বা আমি বুজি নাপাম এনেদৰে আমাৰ বহুত ভাষাৰ ক্ষেত্ৰতো অসুবিধা হ'ব তেতিয়া যদি আমি ইংৰাজী ইংৰাজী ভাষাতো কওঁ বাৰু তেতিয়া ইমান অসুবিধা নহয় ইমান নহ'বও পাৰে অসুবিধা নহয় এনেদৰে আমাৰ যদি কোনোবা বাহিৰৰ ঠাইলৈ আমি যাওঁ কিবাকিবি চাবলৈ মিলিবলৈ বা আমি ফুৰিবলৈ বা আমি তেনে খানা চানা খাবলৈ যাওঁ বা তেনেদৰে যি তেওঁলোকৰ ভাষাটো কয় সেইদিনা আমাৰ ভাষাটোৰ তেওঁলোকৰ লগত নিমিলে তেতিয়া অসুবিধা হ'ব পাৰে বা আমি ক'ৰবাত হোটেল বাহিৰলৈ গৈছোঁ হোটেল এখন ভাড়া থাকিবলৈ গৈছোঁ তাত তেওঁলোকে এটা ভাষা কৈছে সেই ভাষাটোৰ লগত আমাৰ ভাষাটো নিমিলে এনে ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব বা আমি ক'ৰবাত ক'ৰবাত আমি কিবা চবালৈ গৈছোঁ তাত আমাৰ এনেদৰে তেওঁলোকৰ ভাষা আৰু আমাৰ ভাষাটো নিমিলিব এনে ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হ'ব পাৰে এনেদৰে ভাষাৰ ক্ষেত্ৰত বহুত বাধা আহি পৰে